ভাৰতৰ বিভিন্ন প্ৰান্তৰ মাজত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী কোৱা লোকে বসবাস কৰি আহিছে

তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ বেলেগ বেলেগ সংস্কৃতি থকা দেখা যায় তাৰ লগতে তেওঁলোকে এখন ৰাজ্যৰ পৰা ইখন ৰাজ্যলৈ যাওঁতে বিভিন্ন সাংস্কৃতিক আদান প্ৰদান হোৱা দেখা যায় বা বিভিন্ন ভাষা খাদ্য এইবোৰ আদান প্ৰদান কৰা দেখা যায় তাৰ লগতে ভাৰতবৰ্ষত বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰি আহিছে তেওঁলোকৰ নিজা নিজা সংস্কৃতি খাদ্য সাজপাৰ আচাৰ ব্যৱহাৰ ৰীতি নীতি আদি আছে আৰু ভাৰতবৰ্ষৰ প্ৰত্যেক এশ কিলোমিটাৰ মূৰে মূৰে ইয়াৰ ভাষা অলপ ছেঞ্জ হোৱা বা সলনি হোৱা বুলি কোৱা দেখা যায় তাৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ মাজত বিভিন্ন কৰ্মসূত্ৰে বা কিবা বেপাৰ বাণিজ্য কাৰণত হ'লেও এজন মানুহে আন এখন সমাজত বা সাংস্কৃতিক ক্ষেত্ৰত থকা দেখা যায় আৰু তেনে ক্ষেত্ৰত বিভিন্ন ধৰণৰ সাংস্কৃতিক বিনিময় হোৱা দেখা পোৱা যায় ভাৰতবৰ্ষত সকলো মানুহে অতি মৰম চেনেহেৰে বসবাস কৰি আহিছে অতীজৰে পৰা তাৰ লগে লগে ভাৰতবৰ্ষত ব্ৰিটিছৰ আগমনৰ লগে লগে ভাৰতবৰ্ষত ইংৰাজী ভাষাৰ প্ৰচলন হোৱা দেখা যায় যাৰ বাবে বৰ্তমান বহুতো ভাৰতীয়ই ইংৰাজী ভাষাও আৰু তেওঁলোকৰ কিছুমান ৰীতি নীতিও প্ৰচলন হোৱা দেখা যায় ইয়াৰ লগতে যোগাযোগৰ ক্ষেত্ৰত অসমীয়া ভাষাটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অসমীয়া ভাষাটো যিহেতু আগৰ দিনত বা বিছ শতিকাত আৰু ঊনৈছ শতিকাত প্ৰায় উত্তৰ পূৰ্বাঞ্চলৰ সকলো মানুহেই বুজি বা ক'ব পাৰিছিল এতিয়াও বৰ্তমানো অসমৰ লগতে নাগালেণ্ডত নাগামিছসকলে অসমীয়া ভাষাৰেই এটা ভাগ বুলি ক'ব পাৰি অসমীয়া ভাষাটো অসমত বিভিন্ন জাতি জনজাতি বিভিন্ন ধৰ্মাৱলম্বী লোকে বাস কৰি আহিছে অসমৰ ক্ষেত্ৰত যিহেতু বিভিন্ন জনগোষ্ঠী যেনে মিচিং ৰাভা বড়ো আহোম কাৰ্বি ডিমাছা হাজং চুতীয়া আদি বিভিন্ন জনগোষ্ঠীয়ে বাস কৰি আহিছে তেওঁলোকৰ এজনে ইজনৰ লগত বাৰ্তালাপ বা নিজৰ মত বিনিময় কৰিবলৈ তেওঁলোকে প্ৰায় অসমীয়া ভাষাটোৱেই কোৱা দেখা যায় সেয়েহে অসমৰ ক্ষেত্ৰত অসমীয়া ভাষাটোৱে এক অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে কিয়নো এই ভাষাটো যদি নহয় তেনেহ'লে তেওঁলোকে আদান প্ৰদান কৰাৰ ক্ষেত্ৰত হয়টো বিভিন্ন সমস্যা হোৱা দেখা যাব বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত অসমীয়া ভাষাটোৰ এক

কি বুলি কয় অসমীয়া ভাষাটোৰ ক্ষেত্ৰত আপোনাৰ এক গুৰুত্বপূৰ্ণ স্থান আছে অসমীয়া সমাজত অসমীয়া ভাষা নহ'লে অসমীয়া জাতিৰ নাথাকিব আৰু এক এখন এক জাতিক জীয়াই ৰাখিবলৈ হ'লে নিজৰ ভাষাটো অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো ভাষা অবিহনে এক জাতি জীয়াই থাকিব নোৱাৰে সেয়েহে অসমীয়া ভাষাটোৱে এক অতিকৈ গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে অসমীয়া সমাজত ইয়াৰ লগে লগে মই ক'ব পাৰোঁ যে অসমীয়া ভাষা অসমীয়া সমাজত এক অতি উচ্চ স্থান দখল কৰি আহিছে আৰু আগলৈও কৰি থাকিব ধন্যবাদ